আমাৰ গ্ৰাম্য সমাজত বিহু বিহু নৃত্য জনপ্ৰিয় আমি বিহুত আমি বিভিন্ন ধৰণৰ বিহুৱতীবিলাকে বিহুৱতীবোৰে নাচনী পৰিৱেশন নাচ নাচনী পৰিৱেশন কৰে নাচনীবিলাকে নৃত্য পৰিৱেশন কৰে তাৰোপৰিও তাৰোপৰিও আমাৰ জনপ্ৰিয় জনপ্ৰিয় নৃত্য হৈছে সাহিত্য সা সত্ৰীয়া নৃত্য সত্ৰীয়া নৃত্যতো ভকত বৈষ্ণৱে বিভিন্ন ধৰণৰ নৃত্য পৰিৱেশন কৰে আমাৰ জনপ্ৰিয় নৃত্যৰ ভিতৰত বিহু বিহু হৈছে আমাৰ প্ৰধান নৃত্য আমাৰ য'ত বিহুৱতীবোৰে বিহু ফাংচনবোৰত বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰে বিহুৱতী বিহু বিহুৱতী বিহুৱতী বিভিন্ন ধৰণৰ ফাংচন এইবোৰ এইবোৰ এইবোৰ আমাৰ সমাজত জনপ্ৰিয় নৃত্য হৈছে য'ত বিহুৱতীবোৰে বিভিন্ন ধৰণৰ গগনা চাদৰ মেখেলা এইবোৰ পৰিৱেশন এইবোৰ প্ৰধান কৰি পৰিৱেশন কৰে তাৰ উপৰিও সত্ৰীয়া নৃত্যত বিভিন্ন ধৰণৰ ভকতসকলে বগা বগা ধুতি বগা পূৰা বগা বস্ত্ৰ প্ৰধান কৰি এই নৃত্য পৰিৱেশন কৰি আহিছে আৰু আমি প্ৰতিটো বিহুতে এই নৃত্য পৰি পৰিৱেশন কৰোঁ গতিকে এনেদৰে আমি অতীতৰ পৰা এই নৃত্য পৰিৱেশন কৰি আহিছোঁ আৰু আগলৈকো আমি এই নৃত্য পৰিৱেশন কৰি যাম বুলি আমি আশা কৰোঁ